আপুনি মাক্সখন লগাই লওক আকৌ মাক্সখন নলগালে প্ৰ'ব্লেম হয় নহয় আমাৰ যদি হেৰি হয় এই ক'ভিডৰ টাইম তাতে কেনেবাকৈ যদি আমাৰ গালৈ বিয়পে আপুনি মাক্সখন লগাই লওক আৰু ইমান লেতেৰাকৈ ৰাখিছে যে গাড়ীখন কমছে কম চাফা কৰি ৰাখিব পাৰে নানা ৰকমৰ মানুহ উঠে এতিয়া এজন যাত্ৰী যেতিয়া যাব আপোনাৰ তেওঁক নমোৱা পিছত গাড়ীখন আপুনি চাফা কৰি ৰাখিব লাগে নহ'লেতো আৰু আমি এনেকুৱা লেতেৰা গাড়ীত উঠিম নেকি যিমান পাৰে চাফা কৰি ৰাখিব নহ'লে আমাৰ কাৰণে বহুত অসুবিধা হয় সুবিধা মানে ইমানেই মানে কি আৰু ভাল নালাগে ন এইবিলাক গাড়ীত উঠিবলৈ এনেকুৱা হ'লে আমি এনেকৈ বুকিঙেই নকৰিম গাড়ী ডাইৰেক্টকে আমি পেছেঞ্জাৰ গাড়ীত গ'লে অসুবিধা পাও কাৰণেহে আমি আপোনালোকৰ মানে চাফ চিকুণতাটো থাকিলেহে আপোনালোকৰ গাড়ীত উঠিম আপুনি ড্ৰাইভাৰ হিচাপে সদায় মাক্স পিন্ধি থাকিব মাক্স নিপিন্ধিলে মই আৰু নেক্সট টাইম নুঠো আৰু সেইটোৱেই